হয়

কোনে ক'লে কেপাচিটৰ বদলি কৰিব লাগে বুলি মটৰটো বেয়া হৈছে মানে অকল মটৰটোৰ ভিতৰত নেকি অঁ অঁ অঁ নহয় বস্তুটো প্ৰথমে খুলি মেলি চাব লাগিবতো বস্তুটো প্ৰথমত বৰ্ডখন চাব লাগিব বৰ্তমানতো এতিয়া সময় নহ'ব অকণমান দেৰীকৈ হ'ব কিন্তু কথা হ'ল কি আপুনি বৰ্ডত চাইছিলে নেকি বৰ্ডখন ভালনে বেয়া বৰ্ডখন দাইৰেক্ট বৰ্ডনে নে আপোনাৰ হেৰি কি বুলি কয় এইটো বেলেগকৈ বনোৱা এক্সট্ৰাকে লগোৱা

কিমান দিন হ'ল মটৰটো বহা কিমান দিন হ'ল হয় নেকি অঁ ঠিক আছে হ'ব মই সময় পালে চাই দিম বাৰু আপোনাক ঠিক আছে ঠিক আছে